অঁ মই আপোনাক ফোন কৰিছিলোঁ তিনিদিনমান আগতে অঁ বৰপেটাৰ পৰা বৰপেটাৰ পৰা অঁ মানে অঁ মানে আমি ভৈৰৱকুণ্ড যোৱা কথা আছে মানে আমি ভাবিছোঁ এক মাৰ্চত যাম আৰু আমি অঁ দছটা পোন্ধৰটা ধৰক আৰু এনেকৈ আমি এক মাৰ্চত যাম বুলি ভাবিছোঁ মানে এই ই এক মাৰ্চত অঁ ত' মানে আমি মানে ভাবিছিলোঁ যে ভৈৰৱকুণ্ড পৰা সিফালেও যদি কিবা মানে এনেহেন জাগা আছে চাব লগা অঁ অঁ অঁ অঁ অঁ অঁ ৰ'দৰ অঁ অঁ ইয়াৰ পৰা ট্ৰেইন অঁ

অঁ অঁ আমি মানে ভাবিছিলোঁ কি কয়

অঁ অঁ থকাটো আমি আমাৰ এনেই যদি ভৈৰৱকুণ্ড আমি অকলেই গ'লে মানে এদিন থাকিলো হয় কিন্তু সিফালে মানে আমাৰ সিফালেও মানে জেগা যদি আছে তেনেহ'লে আমাৰ আমি ধৰক পাঁচদিনমান ধৰিব পাৰে আৰু চাৰি পাঁচদিনৰ মানে প্লেন আৰু

অঁ ক'ত তাতে ভৈৰৱকুণ্ডতে নেকি আপোনাৰ আচ্ছা আচ্ছা ওদালগুৰিত অঁ

অঁ ইয়াৰ পৰা বা কিমান মানে কি অঁ অঁ এই এনেই হোটেলৰ পৰা এই আপোনাৰ ভৈৰৱকুণ্ড কিমানমান দূৰ হ'ব বা অঁ বিছ মিনিট অঁ অঁ তাতেও মানে ভৈৰৱকুণ্ডত আপোনাৰ তাতেও হয় ৰিজৰ্ট আছে অঁ অঁ অঁ অঁ অঁ কিমান তাৰেপৰা বা কিমান অঁ তা মানে আপুনিয়ে আমাক হেৰি কৰি দিব নহ্ কানেকশ্য়নটো মানে নে কি অঁ অঁ আচ্ছা আৰু এ অঁ অঁ এনেই অঁ আচ্ছা আচ্ছা অঁ আৰু সিফালে মানে কি অৰুণাচল ফালেতো অঁ কিমান এনেই কিমান তাতে থকা চকা মানে কেনেকুৱা বা একেলগে পেকজতে ইনক্লুড হ'বনে কিবা বেলেগকৈ এক্সট্ৰা কিবা মানে অৰুণাচলৰ ফালে এইখিনি বাৰু কৈছে

অঁ অঁ দছ পোন্ধৰ মানেই ধৰকচোন এনেকৈ পোন্ধৰটাই ধৰি থওক মানে পিছত মানে মানুহ কমিবও পাৰে মানে কিছুমানে মানে যাওঁ নাযাওঁ এনেকৈ আছেতো মানে সিফালে ভাবিছে অৰুণাচলৰ বা কেনেকুৱা কি যাই পোৱা নাই তেনেকুৱা আৰু আৰু এই ঠাণ্ডা যিহেতু ঠাণ্ডাৰ ছিজনো পৰিছে

অঁ জেগা আছে নহ্ অঁ অঁ অঁ

অঁ অঁ অঁ আমি পুৱাই পুৱাই ওলাব লাগিব কিজানি নহ্ পুৱা কেইটামানত বা ওলাব অঁ অঁ অঁ অঁ অঁ অঁ অঁ সেইটো হয় এনেই আমি অঁ অঁ অঁ আমি ভাবিছো এনেই ট্ৰেইনতে যাম বুলি ভাবিছো আৰু ইমানজন মানুহতো আৰু ট্ৰেইনত যাম বুলি ভাবিছোঁ ট্ৰেইনৰ পৰা ইফালে মানে ৰ'ডক অঁ তাৰপাছত ইয়াতে অঁ এনেই ষ্টেচন ষ্টেচনৰ পৰা ওদালগুৰি ষ্টেচনৰ পৰা কিমানমান দূৰ মানে আপোনাৰ হোটেলখন য'ত মানে থাকিম আৰু ওচৰতে নেকি অঁ

অঁ অঁ অঁ অঁ অঁ অঁ দিয়ক হ'ব দিয়ক মানে আমাৰ মানুহ অঁ অঁ হৈছে আমাৰ মানে মানুহকেইটাই অলপ হেৰি মানে কি কয় কোন মানে যাওঁ নাযাওঁ কেইটামানে এনেকেৈ আছে আৰু কিন্তু দছটাৰ কম নহয় আৰু দছটা যাব লাগে আৰু অঁ অঁ অঁ তাৰপিছত পে'মেণ্টটো তাৰপিছত ক কৰি দিলে হ'ব নহ্ নহয়

অঁ অঁ দিয়ক দিয়ক হ'ব দিয়ক হ'লে অঁ দিয়ক